মই আৰাধ্যা এঞ্জিঅ'ৰ পৰা কৈছিলো পানী যোগান আঁচনি আপোনাৰ ঘৰ ক'ত বাৰু হয়নি আপোনালোকৰ গাঁওখনত বাৰু পানী যোগান আঁচনি ভালদৰে পাইছেনে অঁ হয় অঁ হয়

অঁ এনেই আমি আমাৰ ফালৰ পৰা দিনটোৰ দুটা সময়ত আমি পানী দিওঁ ৰাতিপুৱা ধৰক সাতটা চাৰেসাতটাৰ ভিৰতৰ আৰু আবেলি এবাৰ তিনটা চাৰে তিনটা চাৰিটাৰ ভিতৰত এবাৰ পানী দিওঁ আৰু পানীখিনি আমি যথাসম্ভৱ পৰিষ্কাৰ পানী দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে পাইছেনে পানী ভালদৰে তেনেদৰে হয় হয় হয় অঁ ভৱিষ্যতলৈ যদি আপোনালোকৰ কিবা অসুবিধা হয় মোক এই নম্বৰটোতে আপোনালোকে অৱগত কৰিব পাৰিব আৰু মই এইখিনি তথ্যকে আপোনাৰ পৰা ল'বৰ বাবে ফোনটো কৰিলো ধন্যবাদ ধন্যবাদ